নৃত্যৰ লগত জড়িত আপোনাৰ কিবা স্মৰণীয় ঘটনা আছে যদি কওকচোন নৃত্যৰ লগত জড়িত স্মৰণীয় ঘটনা বুলি ক'বলৈ হ'লে সৰুকালত স্কুলত পঢ়ি থাকোঁতে তেতিয়া স্কুলত নাচিবলৈ বিহুমেলা পাতে তাৰপিছত তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু বেলেগ নৃত্যও নচা হয় ধৰক আধুনিক নৃত্য তাৰপিছত নেপালী নৃত্য তাৰপিছত আৰু বিহু নৃত্য তাৰপিছত ৰাভা নৃত্য তাতে নাচিছিলোঁ বাৰু সৰুকালতে ক্লাছ ফ'ৰ মানৰ ফ'ৰৰপৰা নচা হৈছিল নৃত্য কৰিছিলোঁ আৰু বিহু হ'লে বিহু উৎসৱ উৎসৱত বিহুমেলাত আমাক সকলোকে নিমন্ত্ৰণ কৰিছিলে তাত যোগদান কৰিবলৈ আমি তেতিয়া বিহু মেলালৈয়ো নাচিবলৈ গৈছিলোঁ আমাৰ গাঁৱৰ ছোৱালীবিলাক আৰু দাদা বাইদেউহেঁত সকলোৱে গৈছিলোঁ সকলোৱে নিমন্ত্ৰণ কৰে আৰু তাত যোগদান কৰিছিলোঁ তেনেকৈ প্ৰাইজো পাইছিলোঁ আমি নাচি বিহু বুলি ক'লে চবৰে ভাল লাগে বছৰত নতুনকৈ সোমায় বিহু উৎসৱটো আমাৰ জাতীয় উৎসৱ হয় সকলোৱে ধেমালি কৰে ফুৰ্ত্তি কৰে ভাল লাগে সকলোকে লগ পোৱা যায় আৰু বেলেগ এখন গাঁৱত গৈ বেলেগ মঞ্চত নচাওঁ সেইটো এটা বহুত ভাল লাগে লোকৰ তাত নাচিলেও আৰু গাঁৱত হুঁচৰি বিহু মৰা হয় ঘৰে ঘৰে গৈ মানুহৰ বিহুৰ দিনাখনি দুমাহীৰ দিনাখনিৰপৰা সৰু ল'ৰা ছোৱালীবিলাকে মানে নচাই হয় দুমাহীৰ দিনাৰপৰা আবেলি হোৱাৰ লগে লগে সকলো ওলাই আহে নাচিবলৈ ডাঙৰবিলাকে গধূলি হ'লে হুঁচৰি মৰাগৈ হয় ঘৰে ঘৰে গৈ আশীৰ্বাদ দিয়ে সকলোকে সেৱা কৰা হয় গুড় চাহ জলপান আদি সকলোৱে খাই আহে তামোল পাণে ভালদৰে আৰু বেলেগ গাঁৱলৈয়ো নিমন্ত্ৰণ কৰে বিহুত এই বহুত ডাঙৰ ডাঙৰ মেলা পাতে তাত নাচিবলৈয়ো নিমন্ত্ৰণ কৰে সকলোৱে যায় তাত নচা হয় আৰু প্ৰাইজো দিয়ে ভাল লাগে সকলোৱে একেলগে নচা হয় আৰু বিহু আমাৰ জাতীয় উৎসৱ সকলোৱে ধৰি ৰাখিব লাগে জাতীয় উৎসৱটো সকলোৰে কাৰণে ভাল বিহুটো ইমান এবছৰৰ মূৰত আহে আৰু গছেও নতুন কুঁহিপাত সলায় আৰু মানুহ মানুহ গৰু গৰু গৰুবিহু হয় গৰু উৰুকা হয় আৰু মানুহৰ মানুহবিহু হয় গৰুবিহুৰ পাছদিনা বিহু পতা হয় আৰু পিঠা জলপান লাড়ু চিৰা সকলো বনোৱা হয় বিহুত আৰু ডাঙৰজনক সৰুজনে সন্মান কৰা হয় আৰু সেৱা কৰোঁ কৰা হয় আৰু মৰম চেনেহ সকলোৱে আৰু বিহু মাৰি শেষ হোৱাৰ পাছত গাঁৱৰ ৰাইজে সকলোৱে একগোট হৈ প্ৰীতিভোজ কৰা হয় আৰু খাই সকলোৱে ভাল লাগে খায় চবেই ফূৰ্তি কৰা হয় তেনেকৈ বিহু পূৰ্বপুৰুষৰপৰা চলি আহিছে আৰু সদায় চলিয়ে থাকিব আৰু বিহুমেলাবিলাকতো প্ৰশ্ন সুধা হয় বিহুৱতীজনী নাচিব নচাৰ পাছত প্ৰশ্ন সোধে আৰু তেনেকৈ উত্তৰ দিও প্ৰাইজ পাইছোঁ প্ৰাইজ পোৱা হয় ভাল লাগে